অ' হেল্ল' পৰেশদা হয়নে অ' মই এই ঘৰৰ ফেমিলি লৈ পাঁচজন ছয়জনমান লৈ পিনি লগত অহা মাহত কাজিৰঙা ফুৰিবলৈ যোৱা কথা আছিলে অ' তাত থকা মেলা সু সুবিধা আছেনে অ' খোৱা ফুৰা চব সুবিধা আছে ন অ' অ' অ' আচ্ছা এতিয়া গ'লে কি কি জীৱ জন্তু দেখা পোৱা হ'ব অ' অ' অ' অ' অ' ঠিক আছে হ'ব হ'ব অ' আছোঁ এনেই ঘৰতে খবৰ খাতি ভাল ভাল অ' অ' ঠিক আছে গ'লে লগ পাম হ'ব অ' এই জানুৱাৰী বাৰ তেৰত ভিতৰত যাম বুলি ভাবি আছোঁ অ' অ' ঠিক আছে হ'ব হ'ব হ'ব